হেল্ল' ট্ৰেভেল এজেন্সী হয়নে বাৰু অঁ আপোনালোকৰ কালি উবেৰ এজন ড্ৰাইভাৰলৈ আমি ফোন কৰিছিলোঁ তেখেতক এখন গাড়ী বিচাৰিছিলোঁ আজি আমি মানে মহা মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা কথা আছিলে তেজপুৰৰপৰা হয় তেওঁ এতিয়ালৈকে আহি পোৱা নাই এতিয়া বহু দেৰি হৈ গ'ল আমি তাত আৰতি লোৱা কথা আছিলে এতিয়া মানে দেৰি হৈ গ'লে সিফালে বহুত লাইন ল'ব লাগে আৰু ইমান বেছি গৰম আমি গৈ পাওঁতেওটো দেৰি হ'ব এতিয়া আপোনালোকে যেনে তেনে এজন মানে ড্ৰাইভাৰৰ ব্যৱস্থা কৰি আমাক নিয়াৰ ব্যৱস্থাটো কৰি দিয়ক আৰু হয় হয় সোনকালে পঠাব দেই